শিক্ষকসকল হৈছে ছাত্ৰ ছাত্ৰীৰ মূল গুৰু সেই শিক্ষকসকলে যেনেদৰে শিক্ষা প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলে ঠিক একেই শিক্ষা অৰ্জন কৰিব গতিকে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক শিকোৱাৰ আগত ভাল বেয়া সকলো দিশ চাই ল'ব লাগে শিক্ষাৰ্থীসকলৰ বাবে শিক্ষকসকলৰ এক সুকীয়া স্থান আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষকে ছাত্ৰ ছাত্ৰীক জাতিৰ বিকাশ ছাত্ৰ ছাত্ৰীৰ অভ্যাস আচৰণ স্বভাৱ চৰিত্ৰ আৰু ব্যক্তিত্বক কেনেকৈ গঢ় দি তুলিব লাগে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু সকলোৰে বাবে শাৰীৰিক আৰু মানসিকভাৱে কেনেকৈ সুস্থ হৈ থাকিব পাৰে নম্ৰ আৰু সজ আচৰণৰ কেনেদৰে অধিকাৰী হ'ব পাৰে তেনেবোৰ দিশত শিক্ষা প্ৰদান কৰিব লাগে শিক্ষাৰ্থীসকল হৈছে ভৱিষ্যতৰ মূল ভেটি সেয়ে ভৱিষ্যতটো কেনেদৰে সুন্দৰ কৰি তুলিব পাৰি আৰু সামাজিক অন্ধবিশ্বাস আৰু ঠেক মনোভাৱ আঁতৰ কৰিব পাৰি তাৰ ওপৰত দিহা পৰামৰ্শ প্ৰদান কৰিব লাগে শেষত মই ইয়াৰ কাৰণে এটাই ক'ব বিচাৰো যে শিক্ষাৰ্থীসকলক উপযুক্ত আৰু উচিত শিক্ষা প্ৰদান কৰিব লাগে ইস্কুলবোৰে এৰি দিয়া বস্তুবোৰ হৈছে আজিৰ দিনত প্ৰায় বিদ্যালয়সমূহত বহুতো কৰ্তব্য এৰি দিয়া দেখা পোৱা যায় শিক্ষাৰ্থীসকলক পুথিভৰাঁলত পঢ়িব যাবলৈ উৎসাহ দিয়া উচিত তাৰো সেইটো কমি অহা দেখা গৈছে বৰ্তমান কেৱল পাঠ্যপুথিত যি উল্লেখ থাকে আৰু বিষয়বোৰ থাকে সেইবোৰৰ ওপৰতহে বিশেষ গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায় বাকী যিসমূহ জ্ঞান শিক্ষাৰ্থীসকলে পাব লাগে তাৰ ওপৰত চকু দিয়া দেখা পোৱা নাযায় কেৱল যে পাঠ্যপুথিৰ অন্তৰ্গত বিষয়ৰ ওপৰত শিক্ষা দিব তেনে নহয় শিক্ষাৰ্থীসকলক অলপ বাহিৰা জ্ঞানো দিয়াৰ প্ৰয়োজন আৰু এনেবোৰ কাৰ্য্য বিদ্যালয়সমূহে এৰি দিয়া দেখা পোৱা গৈছে